মাজুলী এটা দ্বীপ বহু দূৰণিৰ মানুহে ভাৱে মাজুলী যিবোৰ পঢ়া শুনা ল'ৰা ছোৱালীয়ে সেইবোৰে মেপ চাই পেলাই ভাবে এইখনেই মাজুলী এই এইকণতে মাজুলীখন আছে বুলিয়ে মাজুলীখন বৰ অকণমান জেগা বুলি অনুভৱ কৰে কিন্তু আজিকালি নকৰে ইমান অনুভৱ মাজুলীত সত্ৰ আছে দুখন ডাঙৰ সত্ৰ আছে এক নম্বৰ হ'ল দক্ষিণ পাট দুই নম্বৰ হ'ল আউনী আটী তেনেকৈ মাজুলীত খুচুং খাচাংকৈ হ'লেও বহুকেইখন সত্ৰ আছে আৰু মাজুলীত এটা ভাল বস্তু আছে চামগুৰি সত্ৰ মুখা বনায় মুখা বনাবলৈ বহুত দূৰ দূৰণি কেৰেলা পৰ্যন্ত ইয়াত গাড়ীলৈ মুখা চাবলৈ আহে মই এদিন এইফালে গৈছিলোঁ তেতিয়া এই দুখন গাড়ী আহিছে দিল্লীৰ পৰানে ক'ৰপৰা মোক ল'ৰা এজনে সুধিছে নামি পেলাই আইতা ৰ'বচোন ৰ'ব মই ৰ'লোঁ এই এইখন চামগুৰি সত্ৰ হয়নে মই বোলো অঁ হয় তোমালোক ক'ৰপৰা আহিছা বোলে আইতা আমি দিল্লীৰপৰা আহিছোঁ আমি মাজুলী চাবলৈ আহিছোঁ আমাৰ আজি অহা চাৰিদিন হৈছে চাৰিদিনৰ চাৰিদিনৰ মাজতে আমি মাজুলীত সোমাইছোঁ আৰু এই চাৰিদিন এনেকৈ বাসুদেউৰপৰা ধৰি আমি বাসুদেউ চাই চালোঁ বাসুদেউ চাই পেলাই আমি আজি এই চামগুৰি সত্ৰত সোমাইছোঁ ইয়াতে মুখা বনায় ইয়াতে চেণ্ডেল পিন্ধি যাবলৈ দিবনে মই বোলো চেন্দেল পিন্ধি নাযাবাহঁত আৰু সৈখিনিত বাটচৰাতে চেন্দেলখিনি থবা থৈ পেলাই তোমালোক সোমাবা তাতে সেইখিনি চাবলৈ আহিছোঁ যদিও তোমালোকে মুখাৰপৰা এনেই কেমেৰা চেমেৰা লৈ আহিছে কিবা নিব চাগে মই সেইখিনি নেজানো আৰু গতিকে আমাৰ মাজুলীখনত ইমান এটা গৌৰৱ মুখা নি অইন দেশটো উলিয়াইছেগৈ সেইফালৰপৰা দক্ষিণ পাট সত্ৰ দক্ষিণ পাট সত্ৰলৈ কিমান দূৰ আছে মোক সুধিছে তেতিয়া ক'লোঁ বোলো এতিয়া দক্ষিণ পাট সত্ৰলৈ বেছি নাই এইপিনে এনেকৈ এনেকৈ যাব লাগিব তোমালোকে হেৰি কৰিবা কাৰোবাক যাবা ৰাওনা পাৰাতে তোমালোকে ৰাওনা পাৰ পাবাংগে ৰাওনা পাৰাতে তোমালোকে ভালকৈ সুধিবা কাৰোবাৰ জনা মানুহক বটাই দিব তাৰপিছতে বোলে অঁ ঠিক আছে ঠিক আছে আইতা যাওক যাওক বুলি মোক পঠিয়াই দিলে তেওঁবিলাক দক্ষিণ পাটলৈ গ'লগৈ দক্ষিণ পাটৰ কৰা পাটৰ আগত তেওঁবিলাকে বাছ দুখন ৰখালে ৰখাই পেলাই সেইখিনিতে হেনো এখন শৰাই দি সেৱা কৰিলে সেৱা কৰি পেলাই সোমাই গৈয়ে এই তেওঁবিলাকে মানে সেইখিনিতে অদ্ভুত হ'লেই আৰু এই গোপশিশুক ধেনু চৰাবলৈ যোৱা গোসাঁইক দেখি তেওঁবিলাকে তাৰমানে কিমান ফটো তুলিছে ফাকুৱা গোঁসাইক দেখিছে কিমান ফটো তুলিছে তাৰমানে তেওঁবিলাক ইমানেই মোহনীয়া বস্তু তেওঁবিলাক যেন সত্ৰৰপৰা বাহিৰলে ওলাই নাহিব গোটেই সত্ৰ চালে চাই পেলাই সন্ধিয়া আঠ বজাত তেওঁবিলাক আহি পেলাই গান্ত সত্ৰ বুলি আছে গান্ত সত্ৰলৈ গ'ল আৰু গান্ত সত্ৰ চালে পাছদিনাখনি গোটেই মাজুলীৰে সত্ৰকেইখন চালে চাই পেলাই আউনী আটীলৈ গ'ল আউনী আটীত পালনাম হয় বছৰি আউনী আটী পালনামা আৰু একেবাৰে জগত বিখ্যাত দক্ষিণ পাটৰ ৰাস জগত বিখ্যাত দক্ষিণ পাটতেই প্ৰথম ৰাস আৰম্ভ কৰিছিলে আৰু সেই ৰাসেই এতিয়াই গোটেই ভাৰতবৰ্ষত বিয়পি ৰাস হৈছে আৰু দুখী আউনী আটীত পালনাম আউনী আটী পালনামলৈ কিমান দূৰ দূৰণিৰপৰা আহি মানুহে সেই পালনামত নিমখৰ বস্তা দিয়ে বন্তি দিয়ে কিমান ভাবে ভক্তিৰে লঘোনে ভোকে কিমান দূৰ দূৰণিৰপৰা আহি পেলাই এই তাত সেৱা কৰে সঁচাকৈ বৰ দুখলগা আকৌ দেই ভগৱান অকল মাজুলীতে নাই চবতে আছে হ'লেও মাজুলীখন যে একতা মহন্তৰ থান সেই একতা মহন্তৰ থানলৈকে এতিয়ালৈকে বৰ্তমান গোটেই ৰাইজ আহি মাজুলী চাৰি দিশ চাই এটা যেন মোহনীয়া বস্তু মাজুলীত সোমাই আছে সেই সেইকাৰণে মাজুলীলৈ মাজুলী নেদেখা মানুহে মাজুলী চাবলৈ আহে আমি গুৱাহাটী নেদেখা মানুহ কেতিয়াবা গুৱাহাটী পাণ্ডু দলং কামাখ্যা চাবলৈ যাওঁ তেনেকে বহুত দূৰ দূৰণিৰপৰা মাজুলীখন চাবলৈ আহে সেইটোৱে বৰ আমাৰ এটা আনন্দৰ উৎসৱ বুলিও ক'ব পাৰি মাজুলীখন যে চাবলৈ আহিছে কিমান ভাললগা মনোমোহা কথা সেইটো মাজুলী চাবলৈ অহাতো আমি মাজুলীতে আছোঁ কাৰণে আমি ভাবোঁ আৰু মাজুলীখন কোননো মানুহ আহিব কিন্তু ওলাই গ'লেহে গম পাই যে মাজুলীলৈ কিমান মানুহ আহিছে তো মই ইমানতে কৈ সামৰণি মাৰিছোঁ